মই বহুতো উপন্যাস পঢ়িছোঁ তাৰে ভিতৰত ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে এই উপন্যাসখন মোৰ অতিকৈ প্ৰিয় কিয়নো মানুহে সপোন দেখে মানুহে সপোন দেখাতো স্বাভাৱিক মোৰ মতে কেৱল ধনিক মানুহে যে সপোন দেখি তাক সপোন পূৰণ কৰিব পাৰে তেনে কথা নহয় দৰিদ্ৰ শ্ৰেণীৰ মানুহেও সপোন দেখি ভাল এজন ব্যক্তি নাগৰিক হিচাপে গঢ়ি উঠে কেৱল নগৰ অঞ্চলত যে বাস কৰিলেই ভাল মানুহ হ'ব তেনে কথা নহয় গাঁও অঞ্চলত বাস কৰা লোকেও ভাল মানুহ আৰু ভাল নাগৰিক হিচাপে গঢ়ি উঠিব পাৰে এই উপন্যাসখনৰ পৰা গম পালোঁ যে কঠোৰ শ্ৰম সংগ্ৰাম কৰিলেহে মানুহে এজন ভাল ব্যক্তি এজন ভাল মানুহ হিচাপে গঢ়ি উঠে

ডক্টৰ ৰুবুল মাউতৰ উপন্যাসখনতো এই বিষয়ে আমাক কৈছে যে তেওঁ কেনেকৈ ইমান দৰিদ্ৰ লোকৰ পৰিয়ালত জন্ম হৈয়ো এজন ভাল চাইণ্টিষ্ট হিচাপে গঢ়ি উঠিব পাৰিলে আমিও পাৰিম নিশ্চয় পাৰিম চাগে